হাতেৰে গোঁঠা বা চিলায়ে মোক জীৱনত বহুতখিনি প্ৰভাৱ পেলাইছে যেনে হাতেৰে গোঁঠা টেবুলত টেবুলৰ কাৰণে গুঠি কিনে বিক্ৰী কৰা হয় তেনেকৈয়ে ধন উপাৰ্জন কৰিছোঁ আৰু চিলাই চিলাই চিলাই কৰিবলৈয়ো দিয়ে ঘৰত মেচিনত চিলাই কৰোঁ ব্লাউজ মেখেলা তেনেকুৱাবিলাক চিলাই কৰি কিনে ধন উৎপাৰ্জন কৰোঁ আৰু এইবিলাক উৎপাদন কৰি বহুতখিনি মানে সফল হৈছোঁ বা ঘৰখন চলাবৰ কাৰণে বা কিবা এটা কৰিবৰ কাৰণে এই সফল হৈছোঁ আৰু এইবিলাক কাম কৰি মানে খুব এটা আনন্দ ভাল লাগে তেনেকৈ হাতেৰে গোঁঠা কামবিলাক কৰি চিলাই কৰি ভাল লাগে হাতেৰে গোঁঠা টেবুলৰ কাপোৰ আৰু এনেকুৱা মোজা চুৱেটাৰ তেনেকুৱাবিলাক গোঁঠা হয় তেনেকুৱাবিলাক গুঠি মেলি কিনে বিক্ৰী কৰাও হয় বজাৰত নি বিক্ৰী কৰা হয় তেনেকৈয়ে ধন উপাৰ্জন কৰা হয় আৰু চিলাই চিলাইটো কৰি থকা হয় মানে দিনত এটা দুটাকৈ হ'লেও চিলাই কৰি থকা হয় তেনেকৈ ধন উপাৰ্জন কৰিছোঁ আৰু নিয়ন্ত্ৰণ মানে সূতাৰে কাম কৰাৰ বাবে মোৰ কোনো এনেই অসুবিধা বা শাৰীৰিক বিষ অনুভৱ তেনেকৈ নহয় বা অলপ ভাগৰ লাগিলে বা অলপ জিৰাই হ'লেও কামখিনি কৰোঁ একো বিষ অনুভৱ বা কিবা তেনেকুৱা একো নাই মানে এইবিলাক কাম কৰি কিনে খুব ভাল এটা ভাল লাগে মনত আনন্দ লাগে আৰু বিক্ৰী কৰিও বহুতখিনি ধন উপাৰ্জন কৰোঁ ধন উপাৰ্জন কৰি চিলাই আৰু হাতে গোঁঠা কাম কৰি কিনে মানে বহুতখিনি ধন উপাৰ্জন কৰি কিনে ঘৰখনো চলাই আছোঁ বা নিজেও চলি চলি আছোঁ তেনেকুৱা আৰু ইয়াৰ কাম কৰি মোৰ কোনো একো বিষ অনুভৱ বা তেনেকৈ একো নাই মানে ভাল ধুনীয়াকৈ কামখিনি কৰি থাকোঁ আৰু অলপ টাইম জিৰাই লওঁ অলপ টাইম কাম কৰি কিনে তেনেকৈ থাকোঁ আৰু